হেল্ল' অঁ এইখন বিশ্বনাথ চাৰিআলি য়ামি কিট্চ্ছেন ৰেষ্টুৰেণ্ট হয়নে মই অলপ আগত আপোনালোকৰ তাৰ পৰা জমেটোত বাটাৰ চিকেন অৰ্ডাৰ কৰিছিলোঁ আপোনালোকে কেতিয়া বনাইছে কি কৰিছে ঠিক নাই গোন্ধটোও ভাল অহা নাই আৰু ইমান বেছি তেল দিছে পেকেজিঙো ভাল নহয় তেল পেকেজিঙৰ বাহিৰত ওলাই আছে মই ঘৰত বস্তুটো ব্যৱহাৰেই কৰিব নোৱাৰিলোঁ সেইবাবে অৰ্ডাৰটো ঘূৰাই দিছোঁ